অঁ মই আচলতে গধূলি দিনটো কাম বন কৰাৰ পাছত মই সদায় টিভিত প্ৰথমতে বাতৰিটো চাওঁ চোৱাৰ পাছত মই টিভিৰ সন্মুখত বহোঁ বহাৰ পাছত মই খেল চাবলে আৰম্ভ কৰোঁ আই পি এলেই হওক আই চি এলেই হওক বোলে আজি কাৰ খেল আছে কোনে খেলিছে কোনখন ৰাজ্যৰ খেল আছে বা প্ৰথমে মই ক্ৰিকেট চাবলে বিচাৰোঁ ক্ৰিকেট খেলখন মই চাওঁ হৈ যোৱা খেলো চাই ভাল পাওঁ যেনে আমাৰ আগতে এখন টি টুৱেণ্টি খেলত যুৱৰাজ সিঙে এটা এটা বলত মানে বাংলাদেশৰ লগত জিকাইছিলে সেই খেলখন যেন মই চাই থাকিম এনেকুৱা লাগিছিল গোটেই ভাৰতবৰ্ষৰ তথা অসমৰ মানুহ জপিয়াই আছিলে এটা বল বল আছে এটা লাগে ছিক্স তেনেকুৱা খেলো চাইছোঁ এটা বলত ছিক্স মাৰি জিকালে ঠিক তেনেকে আমাৰ মহেন্দ্ৰ সিং ধোনী যেতিয়া আমাৰ হেৰি আছিলে এই মানে খেলৰ ক্ৰিকেট খেলৰ কি বুলি কয় অধিনায়ক আছিলে তেতিয়াও সেই খেলখনত আমাৰ ৱৰ্ল্ড কাপ আমাৰ জিকিছিল সেই তেনেকুৱা খেলবিলাক মই ৰিপিট কৰি চাই ভাল পাওঁ সঘনাই চাওঁ বা চাওঁ তাৰপাছত আমাৰ ফুটবল খেললে আহোঁ ফুটবল খেলত নৰ্থ ইষ্টৰ যিদিনা থাকে মইতো সেইদিনা একেবাৰে পাঁচটা বজাৰ পৰা বহিয়ে লওঁগে আৰু নৰ্থ ইষ্টে কাৰ লগত খেলিব কেনেকে খেলিব কোন খেলুৱৈ খেল চাই ভাল লাগে এতিয়া ফুটবল খেলৰ ক্ষেত্ৰত সেইটো হয় আমাৰ এইটো কি চেত্ৰী এই ল'ৰাটো ভাল খেলে তেনেকে কোন কোনখন ৰাজ্যৰ নৰ্থ ইষ্টৰ লগত কাৰ আছে কোন কোন খেলুৱৈ কেনেকুৱা প্ৰতিভা এই প্ৰতিভাবিলাক মই চাই ভাল পাওঁ অতি মানে আনন্দ পাওঁ খেল চাই আৰু উঠি অহা যুৱ প্ৰজন্মক কওঁ যে তোমালোকে সদায় শাৰীৰিক শ্ৰম এক্সাৰচাইজ এনেকে কৰিলে নহ'ব কোনোবা এটা বস্তুৰ লগত বিলীন হৈ কৰিবা যেনে ক্ৰিকেট ফুটবল বা এই টেনিছ এনেকুৱা ধৰণৰ খেলবিলাক অনুকৰৰণ কৰিবা আৰু এই অনুকৰণে তোমালোকৰ ভৱিষ্যত এদিন পোহৰ হ'ব খেলৰ যোগেদি পোহৰ হ'ব বিশ্বই তোমালোকক চিনি পাব এনেই বিনা কাৰণত সময় খৰচ নকৰিবা পঢ়াটো বজাই ৰাখিবা খেল পঢ়াটো যেনেকুৱা এটা পঢ়াটোতো লাগিবই তাৰ লগত সংগতি ৰাখি ফুটবল বা ডাব্লিউ ডাব্লিউ এই এইটো টেনিছ এই খেলসমূহ অনুকৰণ কৰিবা খেলৰ যোগেদি সদায় পৰিচয় পাবা নিজৰ অঞ্চলত নিজৰ জিলাখনত নিজৰ ৰাজ্যখনত নিজৰ দেশখনত তথা দেশৰ বাহিৰলৈ যাবলৈ হ'লে তোমালোকৰ প্ৰতিভা যদি থাকে তেতিয়াহ'লে নিশ্চয় চৰকাৰৰ সহায়ত তোমালোকে বিদেশত যাবলৈ সুবিধা পাবা তেনেকুৱা অসমৰ হওক আজি অসমৰ ধৰক ক্ৰিকেট খেলত কথাই কৈছোঁ আজি অতদিন হ'ল অসমৰ খেলুৱৈ কি এ আই আই চি ক্ৰিকেট খেলত কোনোদিন স্থান পোৱা নাপায়ে কিন্তু এই বাৰটো আমাৰ ৰিয়ান পৰাগ নামৰ ল'ৰাটোৱে পাইছে এইটো আমাৰ আনন্দৰ কথা তেনেকুৱা দহজন ৰিয়ান পৰাগ উলাওক অসমৰ পৰা বিছজন ৰিয়ান পৰাগ উলাওক অসমৰ পৰা আজি আমাৰ এইটো কি আছিলে কি আছিলে ল'ৰাটো ফুটবল খেলে কোনোবা এটা টীমত মই পাহৰিছোঁ খেলুৱৈটোৰ প্ৰতিভা আছে কাৰণে বেলেগ ৰাজ্যই তেওঁক কি কৰিছে লৈ গৈছে খেলিবৰ কাৰণে লৈ গৈছে গতিকেলৈ তেওঁ যদি সেই প্ৰতিভাটো নাথাকিলেহেঁতেন তেওঁক কিয় নিলেহেঁতেন তেওঁকটো নিনিয়ে গতিকেলৈ নিজৰ প্ৰতিভা যদি থাকে তেতিয়া লুৱে চুম্বকে লু যেনেকে আকৰ্ষণ কৰে ঠিক তেনেদৰে নিজৰ প্ৰতিভা যদি থাকে যিখন খেলত যাৰ প্ৰতিভা থাকে তেতিয়া চৰকাৰে সেই প্ৰতিভাৱান ব্যক্তিজনক এদিন এটা নিৰ্দিষ্ট স্থানত স্থান দিব আৰু দেশে গৌৰৱ কৰিব যে আমাৰ ৰাজ্যৰ ল'ৰা আমাৰ দেশৰ ল'ৰাই ক্ৰিকেট খেলেই হওক টেনিছেেই হওক বা আমাৰ দৌৰেই হওক আজি চাওক আজি হিমা দাস নগাঁৱৰ ছোৱালী এজনী দৰিদ্ৰ পৰিয়ালৰ ছোৱালী যাক আজি ধিং এক্সপ্ৰেছ হিচাপে পৰিচিত হৈছে আমি খুব ভাল পাইছোঁ আমি আনন্দ কৰিছোঁ এজনী অসমৰ ছোৱালীয়ে আজি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য হৈছে কিয় কৰিছে হিমা দাসৰ আজি প্ৰতিভা থকা কাৰণেইতো চৰকাৰে তেওঁ কৰি ল'লে আৰু সেই দৌৰ প্ৰতিযোগিতাৰ যোগেদি তেওঁক আজি বিশ্বই চিনি পাইছে আজি ধিং এক্সপ্ৰেছ হিচাপে মানে পৰিচয় পাইছে আজি আমাৰ এই লাভলীনা বুঢ়াগোঁহাইৰ ক্ষেত্ৰত চাওক লাভলীনা বুঢ়াগোঁহাই গ্ৰাম্য অঞ্চলৰ এজনী ছোৱালী প্ৰতিভা বিকাশৰ কাৰণে কোনো গাঁও নগৰৰ কথা নাই লাভলীনা বুঢ়াগোঁহায়ে তেওঁৰ যিটো প্ৰতিভা এই প্ৰতিভাৰ যোগেদি আজি অসমক পৰিচয় দিছে আজি ভাৰতক পৰিচয় দিছে আজি হিমা দাসে দৌৰৰ যোগেদি আজি অসমক পৰিচয় দিছে ভাৰতক পৰিচয় দিছে আজি বিশ্বক পৰিচয় দিছে ঠিক তেনেধৰণে আৰু বহুত খেলুৱৈ আছে আজি সেইসকল আমাৰ এজনী কি আছিলে নামটো মই পাহৰি হৈ গ'লোঁ এই বক্সাৰ আপোনাৰ মণিপুৰৰ আছিলে নামটো পাহৰিলোঁ পাহৰি গৈছোঁ মই গতিকে সেই খেলুৱৈসকলক আজি বিশ্বই চিনি পাইছোঁ গতিকেলৈ আমাৰ প্লেটফৰ্মৰ অভাৱ আছে আমাৰ অভিভাৱকসকলৰ যিটো উৎসাহ উদীপনা সেই উৎসাহ উদীপনাটোত আমাৰ অলপ বাধা আহে ল'ৰা ছোৱালীয়ে যেতিয়া খেলিবলৈ যায় তাক প্ৰেৰণা দিব লাগে সুন্দৰকে প্ৰদৰ্শন কৰিবলৈ দিব লাগে চাব লাগে যে ল'ৰাটো কোনটো দিশত বেছি মনোযোগ সেই মনোযোগটো ল'ৰা ছোৱালীক কেতিয়াও বাধা দিব নালাগে তেওঁক আগুৱাই যোৱাত সহায় কৰিব লাগে অভিভাৱকে সহায় কৰিব লাগে ওচৰ চুবুৰীয়াই সহায় কৰিব লাগে বা চৰকাৰৰ ফালৰ পৰা সহায় কৰিব লাগে তেতিয়াহে ল'ৰাজন আগবাঢ়ি যাব যোৱাত সহায় হ'ব কাৰণ এজন খেলুৱৈ যদি প্ৰতিভা থাকিলেও তেওঁ যদি গ্ৰাম্য অঞ্চলৰ পৰা গৈ নগৰ অঞ্চলত খেলিবলে যাবলেও যদি এখন গাড়ী নেথাকে চাইকেলো নেথাকে বা এখন বাইক নেথাকে বা এটা পিন্ধি যাবলে পেন্ট চাৰ্ট নাথাকে তেনেহ'লে সেই ল'ৰাজন প্ৰতিভাটো সদায় লুকাই থাকিব তেওঁক কোনে আগবঢ়াই নিব গতিকে এই কথাবিলাক প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকটো অঞ্চলত এই পদক্ষেপবিলাক ল'বৰ কাৰণে মই চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ আমাৰ গ্ৰাম্য অঞ্চলত বহুত প্ৰতিভাৱান যুৱক যুৱতী আছে তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ এটা প্লেটফৰ্ম নাই এই প্লেটফৰ্মবিলাক যুগুত কৰাত যাতে চৰকাৰে সহায় কৰে তাৰ প্ৰতি মই সদায় চিন্তা কৰোঁ আৰু চৰকাৰক মই দাবী জনাওঁ প্ৰত্যেকটো আজি যেনেকৈ পঞ্চায়তৰ জৰিয়তে এটা অঞ্চলত উন্নতিৰ কাম কৰে ঠিক তেনেকৈ খেলৰ দিশটো এটা এটা অঞ্চলত এটা এটা খেলৰ খেলৰ আমাৰ যাতে চৰকাৰে আগবঢ়ায় কাৰণ সেই খেলৰ ঘৰৰ যোগেদি সেই অঞ্চলৰ শিশুসকলৰ যুৱক যুৱতীসকলৰ যিবিলাক লুকাই থকা প্ৰতিভা সেই লুকাই থকা প্ৰতিভাবিলাক বিকাশ হ'ব সেইকাৰণে মই চৰকাৰক এই দৰিদ্ৰ সীমা ৰেখা তলত বাস কৰা যিবিলাক প্ৰতিভাৱান খেলুৱৈ সেই খেলুৱৈবিলাকক মই তেতিয়া সহায় পাব আৰু তেখেতলোক আগবাঢ়ি যাব তেখেতলোক আমাৰ দেশৰ ধৰণী হ'ব তেখেতলোকে আমাৰ ক্ৰীড়া জগতখন সুন্দৰকৈ জিলিকাই তুলিব সেইকাৰণে মই সদায় এটা কথা কওঁ হাঁ আৰু মানে আমাৰ সেইখিনিতে অকমান দুৰ্বলতা আছে কাৰণ আমাৰ কিছুমান নগৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে ঘৰৰ কথা চিন্তা চৰ্চা কৰিবলে নালাগে কিন্তু গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীয়ে নিজে কাম কৰি নিজে বোৱন কৰিও সময়মতে খেললৈ যায় আৰু তাত তেওঁলোকৰ যেনেকে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি নোপোৱাৰ কাৰণেও বহুত ল'ৰা ছোৱালী পিছুৱাই আহিবলগীয়া হয় সেইকাৰণে মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ প্ৰত্যেকটো অঞ্চলত পঞ্চায়তী এলেকা অঞ্চলত খেলৰ ঘৰ খেলৰ ঘৰ যাৰ যোগেদি যিটো অনুষ্ঠানৰ যোগেদি আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী শিশুসকলৰ যিবিলাক প্ৰতিভা বিকাশ কৰা স্থল বা এখন প্লেটফৰ্ম যাতে সকলোতে বনাই দিয়ে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ লগতে আমাৰ আদৰ্শ আজি অসমৰ কাৰণে আজি লাভলীনা বুঢ়াগোহাঁই হিমা দাস ৰিয়ান পৰাগ আমাৰ আৰু বহুত তেনেকুৱা খেলুৱৈ আছে সেইসকল আমাৰ আদৰ্শ তেখেতলোকৰ অনুকৰণ কৰি আজি বহু ল'ৰা ছোৱালী আগবঢ়াই যোৱাত সহায় হ'ব ঠিক তেনেকৈ আজি মেচি কোনোবাই ভাবিছে মই মেচি হ'ম কোনোবাই ভাবিছে মই ৰোণাল্ডো হ'ম কেনেকে হ'ব যদি আজি ৰোণাল্ডোৰ দৰে হ'ব নোৱাৰিব বুলি কোনো কথা নাই আজি মেচিৰ দৰে হ'ব নোৱাৰিব বুলি কোনো কথা নাই যদি তেওঁলোকে অভ্যাস কৰে তেওঁলোকে ভগৱানৰ নাম লৈ যাতে আগবাঢ়ি যায় কিয় মেচি হ'ব নোৱাৰিব কিয় শচীন তেন্দুলকাৰ হ'ব নোৱাৰিব কিয় ধোনী হ'ব নোৱাৰিব তাৰ কোনো বাধা নাই নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে আপোনাৰ এইটো কি তেখেতলোকৰ আদৰ্শে আদৰ্শ পৰিণত হ'ব লাগিব সেই সুবিধাখিনি পাবৰ কাৰণে বহুত প্ৰতিভা আছে কিন্তু সেইখিনি কৰিবলৈ যাওঁতে আৰ্থিকভাৱে বহু যুৱক যুৱতী পিছুৱাই আহিবলগীয়া হয় সেইকাৰণে আমি চাওঁ কোনোবাই গান গাব জানে কোনোবাই হাঁহিব জানে কোনোবাই চিঞৰিও বিশ্ব ৰেকৰ্ড কৰিব পাৰে কোনোবাই এই বিভিন্ন ধৰণৰ খেল আছে খু খুৱে হওক কিবা কিবি এইবিলাক খেলৰ যোগেদি যে আমাৰ দেশখনৰ পৰিচয় আগতীয়াকে পায় বা দেশৰ পৰিচয় দেশৰ পৰিচয় দিবলে যে ভাল পায় গতিকেলৈ আজি চাওঁক অষ্ট্ৰেলিয়াৰ প্ৰতিভা আছে অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান খেলুৱৈ আছে সেইকাৰণেই অষ্ট্ৰেলিয়াৰ অষ্ট্ৰেলিয়াৰ অষ্ট্ৰেলিয়াৰ কাৰণে প্ৰত্যেকখন মানে দেশেই ক্ৰিকেট খেলিবলে এনেকুৱা এটা পৰ্যায় হৈছে কিন্তু ভাৰতে ভয় নকয় ভাৰতে কৈছে আমি কিয় নোৱাৰিম আৰু সেইমতে জিকিছে বহুতবাৰ আজি ছাউথ আফ্ৰিকাতো আজি আমাৰ কেইখনমান সৰু ৰাজ্যও ক্ৰিকেট খেলা আৰম্ভ কৰিছে তেওঁলোকেও ভাবিলে যে খেলৰ যোগেদি প্ৰতিভা বিকাশ হয় সেইকাৰণে প্ৰত্যেকখন এই কি বুলি কয় আপোনাৰ খেল খেলি খেলিবলৈ কাৰণে আগবাঢ়ি আহি আহিছে দিনক দিনে দিনক দিনে আগবাঢ়ি আহি আছে কোনোবা সৰু সৰু ল'ৰা ছোৱালী সুধিলে ধেমালিতে কয় তুমি খেলি ভাল পাওঁ মই খেলি ভাল পাওঁ কি খেলা নাই মই ফুটবল খেলি ভাল পাওঁ কোৱা তুমি কাৰ দৰে হ'বা মই ৰোণাল্ডো দৰে হ'ম মই মেচিৰ দৰে হ'ম অঁ ঠিক আছে তুমি ভালকে খেলা ঘৰতে তাৰপাছত কোনোবাক যদি তুমি ক্ৰিকেট খেলিছা বোলে হয় খেলিছোঁ তুমি কি হ'বা মই শচীন মই বল মাৰিম মই যুৱৰাজ সিঙৰ নিচিনাকে বল মাৰিম মই কোহলীৰ দৰে মই বেটিং কৰিম হা গতিকেলৈ এই কথাবিলাক তেওঁলোকে কৈছে মনৰ চখত কিন্তু আচলতে সঁচা তেওঁলোকৰ সেই বস্তু কিন্তু তেওঁলোকে সেই প্লেটফৰ্ম নোপোৱাৰ কাৰণে আৰ্থিক অনাটনৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলত বহুত ল'ৰা ছোৱালী যুৱক যুৱতী পিছুৱাই থাকিবলগীয়া হয় সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ গতিকে লৈ আমাৰ ৰাজ্যখনৰ আমাৰ দেশখনৰ উঠি অহা যুৱক যুৱতীৰ কাৰণে প্ৰত্যেকটো অঞ্চলত খেলৰ ঘৰৰ ঘৰ বুলিয়েই মই কৈছোঁ কেনেকুৱা এটা অনুষ্ঠান যাতে যুৱক যুৱতীৰ কাৰণে দান কৰে তাকে মই আপোনালোকক অনুৰোধ কৰিছোঁ